হেল্ল' কি কৰি আছা ভাত খালানে ভাত খালা এই অঁ আছোঁ যেনে তেনে আৰু পাই অঁ আৰু কিবা ক'বা নেকি অঁ কোন জেগা যাবা

ঠিক আছে অঁ এতিয়া কাহানিকৈ কাহানিকৈ আলোচনাটো কৰিবা অঁ ঠিক আছে

অঁ ঠিক আছে ঠিক আছে হ'ব দিয়া অঁ আমাৰ আমাৰ এইফালেও মানুহ উলিয়াম নেকি দুজনীমান অঁ অঁ ঠিক আছে তেনে বিউটীহঁতকো কৈ দিম আৰু অঁ বিউটী দীপজ্যোতি এনেকৈ কৈ দিম আৰু অঁ মণিকাকো কৈ দিম

অঁ ঠিক আছে ঠিক আছে অঁ ভাল লাগিব অঁ অঁ অঁ এই গাড়ীখন খালি ভাল ল'বা দেই ড্ৰাইভাৰটো চাই ল'বা খালি গাড়ীখন আকৌ বাটত বেয়া চেয়া হ'লে বেয়া হ'ব কথাটো অঁ চাই ল'ব লাগিব আৰু ভাড়াটো কেনেকৈ হ'ব